হেল্ল' অঁ অঁ আছোঁ ঘৰতে এনেই গৰম দিছে ঘৰত বহি আছোঁ ভাত অলপ খাইছোঁ আলু মাছৰ আঞ্জা বনাইছোঁ দালি বনাইছোঁ যাম অঁ এই হয় দুদিন দুই একদিনতে যাম বুলি ভাবি আছোঁ অঁ হ'ব অঁ অঁ চাব পাৰি অঁ হ'ব তেনে

অঁ হ'ব ৰাসটো চাব লাগিব মেলাবিলাক চাব লাগিব অঁ অঁ অঁ হ'ব অঁ যদি হেঙুলে ভাল হেঙুলে চাম

অঁ হ'ব আৰু বেলেগ মানুহ অঁ অঁ অ অঁ অঁ অঁ অঁ ৰিক্সাটো হেৰি চেৰি ঠিক কৰি ল'ব লাগিব

অঁ অঁ হ'ব কথা নাই হ'লেও হেৰিখিনি গোটেইখিনি চাব লাগিব অঁ অঁ হ'ব নটামান বজাত গ'লে চালেও কথা নাই অঁ অঁ অঁ হ'ব কথা নাই অঁ যাম অঁ